বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত বাতৰিকাকতৰ ব্যৱহাৰ কমি অহা দেখা গৈছে আৰু মোৰ প্ৰিয় বাতৰিকাকতখন হৈছে দা টাইমচ্ অফ ইণ্ডিয়া দা টাইমচ্ অফ ইণ্ডিয়া মই নিয়মিতভাৱে পঢ়োঁ আৰু এইখন মোৰ প্ৰিয় বাতৰিকাকত এই বাতৰিকাকতখনৰ প্ৰত্যেকটো পৃষ্ঠাই মই পঢ়োঁ ইয়াৰ হেড লাইনচ্ৰ পৰা আৰম্ভ কৰি ইয়াৰ শেষৰ পৃষ্ঠালৈকে ইয়াত যি স্পৰ্টচ পেজ থাকে ফাইনেঞ্চ এণ্ড বিজনেচ পেজ ৱৰ্ল্ড এণ্ড দা এডিটৰিয়েল পেজো মই পঢ়োঁ তাৰ উপৰিও এই বাতৰিকাকতখনত যিসমূহ পাজোলচ্ দিয়া থাকে মই সেই পাজোলচ্সমূহ ট্ৰেক কৰোঁ আৰু লগতে ইয়াত মই ৰাশিফল চাই ভাল পাওঁ বা আমি আচলতে সকলোৱে বাতৰিকাকত পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে সৰুৰেপৰাই আৰু মই দা টাইমচ্ অফ ইণ্ডিয়া বাতৰিকাকতখন পঢ়ি খুবেই ভাল পাওঁ আৰু মই নিয়মিতভাৱে এই বাতৰিকাকতখন পঢ়োঁ